ইস্থানীয় অৰ্থনীতিত অসমীয়া ভাষা যথেষ্ট পৰিমাণে ব্য়ৱহাৰ হয় কাৰণ আমাৰ স্থানীয় লোকসকল যিসকল বেপাৰ বাণিজ্য কৰে তেওঁলোকে ইংৰাজী বা হিন্দী ভাষা বিশেষ ভালকৈ নাজানে গতিকে আমাৰ ইয়াত অসমীয়া ভাষাটোৱেই খুব বেছিকৈ পৰিচালিত হয় আৰু গুৱাহাটী যেন জেগাত হ'লেও হিন্দী ভাষা আৰু ইংৰাজী ভাষাৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় কাৰণ তেওঁলোক বাহিৰৰপৰা আহি বেপাৰ বাণিজ্য কৰে গতিকে সেইবোৰ জেগাত ইস্থানীয় আমাৰ অসমীয়া ভাষাৰ মানে কি বুলি কয় পৰিচালন পৰিচালনটো কম